দাদা আপুনি গোলাপ হাতত ধান চাপ্লাই ক দিয়ে নেকি বাৰু অ' মোক মানে লাগিছিলে ধান মোক বাৰু এতিয়া ধা জহা ধানেই লাগিছিলে জহা ধান আৰু বৰা ধান হয় হয় অ' মোক বাৰু অ' মোক জহা আৰু বৰাই লাগিছিলে হয় মোক বাৰ কুইণ্টেল বা চৈধ্য কুইণ্টেল তেনেকৈ কৰিয়ে লাগিছিলে মানে হয় আৰু কি কি আছে বুলি ক'লে আপুনি অ' আপুনি গোলাপ হাতৰ সকলো জাগাতে চাপ্লাই দিয়েনে মোক এতিয়া বাৰ কুইণ্টালমান লাগিছিলে আৰু আ হয় কওক

অ' অ' সাতাইছশ অকণমান বেছি হৈছে পঁচিছশমান হ'লে হ'বনে বাৰু পঁচিছশমান কৰি দিব মই ল'ম তেতিয়া মোক বাৰ কুইণ্টেল আপোনাৰ বৰা হ'লে হ'ব আৰু জহা চৈধ্য কুইণ্টেলমান হ'লে হ'ব জহাটোৰ দাম কেনেকৈ ক'লে

অ' মোক কিন্তু কালিৰ ভিতৰতে লাগিব

অ' ঠিক আছে দামটো অকণমান মিলাই দিব আৰু ঠিক আছে জহা ছাব্বিছশ দিব পাৰিব ন ঠিক আছে হ'ব বাৰু অ' কালি কিন্তু দিব লাগিব দেই কালিকৈ লেট নকৰিব মানে অ' কালি গধূলি তিনি আবেলি তিনিটা চাৰিটাৰ ভিতৰত দিব পাৰিবেনে ঠিক আছে ঠিক আছে অঁ অঁ নিশ্চয় নিশ্চয় অ' ঠিক আছে